মোৰ মই সাতোৰা মানে মই মই সৰুতে সাতুৰি পাইছো মই সৰুতে আমাৰ নিজৰ ঘৰৰ পুখুৰী আছে মানে পুখুৰীত যেতিয়া পানী ক'ম থাকে শৰালি মাহত তেতিয়া আমি পুখুৰীত সাতুৰিব যাওঁ গা ধোং মাছ ধৰোঁ আৰু পুখুৰীৰ ওপৰত কাপোৰ ধোওঁ এনেকৈ পুখুৰীত সাতোৰা অভাস আছে আৰু আমাৰ অঞ্চলত আছে নদী নদী আছে এনে নদী আছে পাগলদিয়া নদী আছে আৰু নদী আছে কিন্তু পুখুৰীত আমি মাছ ধৰি আৰু সাতুৰি পাইছো